বৰ্তমান মই যোৱা লকডাউনৰ পৰা সদগুৰুৰ ভিডিঅ' বহুত ভাইৰেল হৈছিলে তেতিয়াৰ মই সদগুৰুক ফ'ল' কৰিছোঁ বিকজ তেখেতৰ পৰা বহুত বেছি পজিটিভিটি পোৱা যায় যিহেতু মানে এতিয়া লাইফত বহুত কিবা কিবি ষ্ট্ৰাগুলচ কৰি আছোঁ আমি বহুত কিবা কিবি চলি আছে আপছ এণ্ড ডাউনছ চলি থাকে তেখেতৰ যিবোৰ পজিটিভ ভিডিঅ' থাকে তেখেতৰ যিবোৰ থটছ্ আছে যিবোৰ তেনেকে প্ৰকাশ কৰে তেনেকে যিবোৰ কথাবোৰ কয় আৰু বা যেনেকুৱা এটা লাইফ ষ্টাইল এটা এটা আইডিয়া দিয়ে গ গাইডেন্স এটা দিয়ে যে আপুনি তেনেকে কৰিলে ছাগে আপোনাৰ কাৰণে ভাল সেইবোৰ মই ফ'ল' কৰি আছিলোঁ আৰু এতিয়ালৈকে মই মানে ভাল এটা মানে পাইছোঁ মানে মোৰ মোৰ কৰি কিনে ভাল লাগিছে চবৰে নিজৰ নিজৰ এটা পাৰ্ছপেক্টিভ থাকে বহুতে তেখেতৰ লগত এগ্ৰি নকৰিবও পাৰে আৰু ঠিক আছে তেখেতৰ সেইটো বেলেগৰ কথা কিন্তু তেখেতৰ যিবোৰ কথা মই এতিয়ালৈকে শুনিছোঁ তেখেতৰ যিবোৰ দিশা ফাউণ্ডেশন আছিলে আৰু তাতে যিবোৰ যোগা যিবোৰ যিবোৰ শিকাইছে সিহঁতে সেইবোৰ মানে ক'ৰ্ছেছবোৰ কিছুমান ফ্ৰী ক'ৰ্ছেছ আছিলে যিকেইটা মই লৈছিলোঁ পেইড কৰ্ছেছো ল'ম বুলি ভাৱিছোঁ ল'ব পাৰো আগত গৈ এতিয়ালৈকে মই যিবোৰ চাইছোঁ মোৰ খুবেই ভাল লাগিছে আৰু মানে খুব বেছি মই তেখেতৰ পৰা ইঞ্চপায়াৰ্ড ফিল কৰোঁ আৰু মই ভাবোঁ যে লাইক ছাগে যে যোনে যিবোৰ মানুহ ধৰক এতিয়া মোৰ নিচিনা তেনেকুৱা ষ্ট্ৰাগুল কৰি আছে চাকৰি লৈ ঘৰ লৈ যিবোৰ মানে মানুহৰ এটা মানে তেখেতক ছাগে এটা ভাল এটা গাইডেন্স দিব পাৰে যদি মোৰ পৰা কোনোবা ছাজেচন কিবা বিচাৰে মই তেখেতৰ কথাটো ক'ম কিন্তু অভিয়াচলি এইটো মানুহে কেনেকে লয় মানুহৰ নিজৰ পাৰ্ছপেক্টিভ কি থাকে তেখেতে ভাল পায় নে বেয়া পায় এইটো সিহঁতৰ নিজৰ কথা বাত মই যিমানলৈকে দেখিছোঁ সদগুৰু যিমান তেখেতৰ আলোচনা যিমান তেখেতৰ আৰ্গোমেন্টবোৰ দেখিছোঁ বেলেগ বেলেগ মানুহৰ লগত লাগে সেইটো জাৱেদ আলিৰ লগত জাৱেদ আফটাৰৰ লগতে হওঁক বা যিকোনো মানুহৰ লগত যিবোৰ সিহঁতৰ ডিবেট দেখিছোঁ মই সিহঁতৰ তেখেতৰ কথাবোৰ খুউব ভাল পাইছোঁ আৰু ভাল লাগে যে তেখেতে মানে এতিয়া মানে ইমান মানুহক এটা ইঞ্চপায়াৰ ইঞ্চপিৰেচন এটা দিছে ইমান মানুহক ইমান মানুহৰ তেখেতক এতিয়া মানে আৰু এই বস্তুটো মানে মানে নিজৰ দেখিয়ো ভাল লাগে ময়ো সেই পাৰ সেই এটা গ্ৰুপৰ এটা পাৰ্ট হয় ময়ো এটা অডিয়েঞ্চ হয় তেখে তেখেতৰ আৰু যেনেকে তেখেতে আমাক মানে এটা লাইফ ষ্টাইল এটা শিকাইছে সেই লাইফ ষ্টাইল মতেদি মানে মই খুব বেছি সন্তোষ্ট